সাতাইছ নৱেম্বৰ দুহেজাৰ দুই চাব্বিছ জুলাই দুহেজাৰ আঠ ষোল্ল মাৰ্চ দুহেজাৰ চাৰি চৌব্বিছ চেপ্তেম্বৰ দুহেজাৰ ওঠৰ একৈছ নৱেম্বৰ দুহেজাৰ বিছ